শুনাচোন মোৰ খুব পিজ্জা খাবলৈ মন গৈছে ভাবিছো অনলাইনতে অৰ্ডাৰ এটা কৰি দিওঁ নেকি বুলি সকলোৱে কয় অনলাইন অৰ্ডাৰ কৰিলে কেতিয়াবা ৰেহাইয়ো পোৱা যায় কিন্তু মই ইয়াৰ আগতে বহুবাৰ অৰ্ডাৰ কৰি খাইছো এবাৰো দেখোন ৰেহাই পোৱা নাই তুমি এটা কাম কৰাচোন মই এপটো খুলি দিছো তাতে চোৱাচোন আজি কিবা ৰেহাই কোপণ উপলব্ধ আছে নেকি যদিহে কিবা ৰেহাই কোপণ উপলব্ধ আছে তেন্তে এটা কাম কৰা পিজ্জা দুটা আমাৰ কাৰণে অৰ্ডাৰ দি দিয়া